হয় মই বাতৰি কাকত পঢ়োঁ মই যিখন বাতৰি কাকত পঢ়োঁ অসমীয়া প্ৰতিদিনখন পঢ়োঁ ৰাতিপুৱা ছয় মান বজাত হকাৰ এটাই বাতৰিখন দিয়ালৈ মই বাট চাই থাকোঁ বাতৰিখন কেতিয়া দিব কেতিয়া পঢ়িম ইমান আগ্ৰহেৰে বাট চাই থাকোঁ আগতে সিমান বুজি পোৱা নাছিলোঁ বাতৰি কাকতৰ বিষয়ে যেতিয়া পৰাই বাতৰি কাকতখন ল'লোঁ কেইদিনমান পঢ়িলোঁ ইমানেই ভাল লগা হয় বাতৰিখন নহালৈকে চকুটো ৰাস্তালৈকে গৈ থাকে বাতৰি কাকতখন আহি পোৱাৰ লগে লগে চিধাই কাকতখন মেলি এফালৰ পৰা কি কি বিষয় আজি কি কি ঘটনা কি কি আজি মানে সমস্যা সকলোখিনি এফালৰ পৰা চাওঁ কমেও দহ মিনিটমান চাওঁ চাই সামৰি থওঁ তাৰপিছত যেতিয়া কাম বন কৰি মেলি আজৰি হৈ যেতিয়া দুপৰীয়া সময় পাওঁ সময় পোৱাৰ পিছত কমেও আধা ঘণ্টামান বাতৰিখন পঢ়োঁ দিনটো তেনেকৈ আকৌ থাকি যোৱা বাতৰিটো গধূলিলৈকে যিকোনো সময়ত বাতৰিখন পঢ়ি শেষ কৰোঁ ইমানে ভাল লাগে ইটোৰ পিছত সিটো মানে কথা আমি জানিব পাৰোঁ দেশখনত কি হৈছে বৰ্তমান ৰাজনীতি কি হৈছে ক'ত চাকৰি বাকৰি ওলাইছে ল'ৰা ছোৱালীয়ে ক'ৰবাত সংস্থাপনৰ ব্যৱস্থা পাইছেনে নাই বিভিন্ন ধৰণৰ বা বাতৰিবিলাক পাওঁ বৰ্তমান সময়ত এতিয়া বানপানীৰ সমস্যা কি ধুমুহা বতাহ অনেক সমস্যা হয় এইখিনি আমি বাতৰি কাকতৰ যোগেদিয়ে জানো কাৰণ আমাৰ ঘৰত এতিয়া বৰ্তমান টিভিটো টি ভি নাই টি ভি নাই কাৰণে বাতৰিখনকে জনযোগৰ একমাত্ৰ মাধ্যম হিচাপে বাতৰি কাকতখনকে লৈছোঁ সেই বাতৰিখন পঢ়ি ইমানেই ইণ্টাৰেষ্ট লাগে আৰু তাত কিছুমান প্ৰৱন্ধ থাকে প্ৰৱন্ধ কিছুমান ইমান সুন্দৰ প্ৰৱন্ধ থাকে এই প্ৰৱন্ধবিলাকে বহুত উৎসাহ আমাক দিয়ে সেইখিনি আমি পঢ়ি যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰিছোঁ আৰু আমি নিজেও কেতিয়াবা প্ৰৱন্ধ বা কবিতা এনেকুৱাবোৰ লিখিবলৈ নিজেও চেষ্টা কৰিছোঁ এই বাতৰি কাকতৰ যিটো আমি মানে পঢ়াৰ অভ্যাস ভৱিষ্যতে সকলোৱে এইটো বাতৰি কাকতখন পঢ়াৰ আমি সুবিধা ল'ব লাগে সেইটোৰ কাৰণে বাতৰি কাকত মই অসমীয়া প্ৰতিদিন পেপাৰখন দৈনিক পঢ়ি থাকোঁ এইটো এটা মোৰ নিচাত পৰিণত হৈ গৈছে